হেল্লো পাকঘৰ ৰেষ্টুৰেণ্ট হয় নে বাৰু আপোনালোকৰ ৰেষ্টুৰেণ্টখন বৰ জনপ্ৰিয় বুলি শুনি আছো গতিকে লৈ মোৰ মানে আপোনালোকৰ ৰেষ্টুৰেণ্টখনৰ বস্তুকেইটামান খাবৰ কাৰণে বৰ মন গৈ আছে তাৰমানে মানুহৰ মুখত শুনিছোঁ আৰু আপোনালোকৰ খাদ্য সামগ্ৰীবিলাক খুব সুন্দৰকৈ বনাই বোলে এতিয়া মানে মই মানে মোৰ বন্ধুবৰ্গৰ লগত এই সৰু সুৰাকৈ এটা পাৰ্টি দিম বুলি ভাবিছোঁ কিন্তু আপোনলোকৰ তাতটো খুব ভালকৈ চিকেন পোলাও বনাই বোলে গতিকে লৈ চিকেন পোলাও চাৰিটামান দি পঠাবচোন তাৰ লগতে হেৰি নহয় চিকেন ৰোল আছে নহয় চিকেন ৰোলো আপোনাৰ চাৰিটামান দি পঠাব আৰু আপোনালোকৰ তাত গাহৰিৰ আৰু লাই শাকৰ প্লেট খুব সুন্দৰকৈ বনাই বোলে গতিকে লৈ তাৰো যদি পাৰে পাৰে বুলি নহয় ধুনীয়াকৈ ভাল খুব সুন্দৰভাৱে তাৰো চাৰি প্লেটমান দিব তাৰ চিকেন ললিপপ যিটো লেগ পিচৰ পৰা বনোৱা তাৰো আপুনি পাঁচটামান দি পঠাব তাৰ পাছত আৰু এইফালে থাকিলে লেমন টি গতিকে চাহ একাপটো খাব লাগিব গতিকে আপুনি লেমন টিও আপুনি পাঁচ কাপমান দি পঠাব তা চিকেন বাৰ্গাৰো চাহৰ লগত খাব কাৰণে চিকেন বাৰ্গাৰো যদি আপোনালোকৰ তাত ভাল বুলি শুনিছোঁ গতিকে তাৰো পাঁচটামান দি পঠাব তা মিঠা বুলি এটাতো বস্তু লাগিব গতিকে লৈ এই গোলাপ জামু তাৰো আপুনি পাঁচটামান দি পঠাব আশা ৰাখিছোঁ আপোনলোকে সামগ্ৰীসমূহ খুব সুন্দৰকৈ পেক কৰি পঠাব আৰু ইমানখিনি বস্তু ল'লোঁ যেতিয়া আপোনলোকে নিশ্চয় কিবা অফাৰ চফাৰ থাকিব পাৰে গতিকে লৈ আপোনলোকে শ্লিপটো লিখি বয়জনৰ হাতত দি পঠাব আৰু মই পইচাটো মই অফলাইনতে আপোনলোকক পে'মেণ্ট কৰিম আশা ৰাখিছোঁ খুব সুন্দৰভাৱে পেক কৰি চাফ চিকুণ কৰি দিলে ভাল পাম আৰু গতিকে যিহেতুকৈ আপোনলোকৰ হোটেলখন বৰ ৰেষ্টুৰেণ্টখন বৰ খুব জনপ্ৰিয় বুলি জানো বোলে কেতিয়াও হেৰি ভুল নকৰে তাৰে আশা ৰাখিছোঁ আৰু